মই বিশেষকৈ গাঁৱতে বাস কৰোঁ গাঁৱত বাস কৰা মানুহৰ বিশেষকৈ খেতিৰ ওপৰতে নিৰ্ভৰশীল খেতিৰ ভিতৰত আমি এই সৰিয়হ খেতি মাহ খেতি ধান খেতি আলু খেতি এনেকৈ বহুতো কৰোঁ তাৰ ভিতৰত আজি বিশেষকৈ দিনতো সৰিয়হৰ ছিজন সৰিয়হ খেতি কৰিছোঁ সৰিয়হ খেতি কৰিলে গৰু ছাগলীয়ে অনিষ্ট কৰে সেইটো কাৰণে গৰু ছাগলীয়ে অনিষ্ট কৰাৰ কাৰণে আমি তেওঁলোকৰ নিৰাময়ৰ উপায় জেওৰা ভেটি দিওঁ অকল জেওৰাখন ভেটিলেই যে গৰু ছাগলী নাহিব সেইটো ভাবিলে নহ'ব বিশেষকৈ ছাগলীয়ে জেওৰা ফাঁকেদিও পাৰ হৈ আহিব পাৰে সেইটো কাৰণে আমি ছাগলী আমি কিনাৰে কিনাৰে ছতিয়াই দিওঁ গৰু গোবৰো যদি কিনাৰে কিনাৰে পেলাই দিওঁ তেতিয়াহ'লে তেওঁলোকে সেই গোন্ধ পাইকেনে নাহে আৰু দ্বিতীয়তে যে গৰু ছাগলী কাৰণে আমি অকল জেওৰাখন ভেটিছোঁ সেইটো নহয় আমি চকু কাণো দিব লাগিব আৰু তৃতীয়তে আমি ধান খেতি কৰোঁ ধান খেতি ধান খেতি হৈছে গৰু ছাগলীয়েও অনিষ্ট কৰে সেইটো কাৰণে জেওৰা ভেঁটিব লাগিব জেওৰা ভেঁটাৰ উপৰিও আমি চকুৱে চকু কাণো দিব লাগিব আৰু বিশেষকৈ ধান খেতি চৰাই চিৰিকতিয়ে অনিষ্ট কৰে সেইটো কাৰণে চৰাই চিৰিকতিয়ে ভয় খাবৰ কাৰণে আমি পথাৰৰ মাজত ওখকৈ কিবা মাৰি এডাল পুতি তাৰ ওপৰত টেকেলি এটা দিওঁ যেনে মানুহৰ মূৰাটো মাথাটো বুলি ভাবক আৰু ছাগলীয়ে হেৰিয়ে চৰায়ে আৰু এটা চোলা পিন্ধাই দিওঁ মানুহ বুলি ভাবি বিশেষকৈ নাহেও তেনেকৈ দিলে মানে আমি দিও পাইছোঁ তাৰপৰা দ্বিতীয়তে আলু খেতি কৰিছোঁ আলু খেতি নিগনিয়ে পায় নিগনি নিবাৰণৰ কাৰণে আমি আলুৰ মাজত যিটো নিগনি গাঁত তাত আমি পানী ঢালি দিওঁ পানী ঢালিলে পানী গোন্ধ পালে নিগনিবিলাক ওলাই নাহে আৰু এনেকৈ মাহ খেতি কৰোঁ তিল খেতি কৰোঁ সেইবিলাকত বিশেষকৈ বেছি কষ্ট নাই বাৰু কিন্তু মাৰিব সময়ত অকণমান কষ্ট হয় আৰু মাহবিলাক তুলি আনি শুকুৱাব লাগে শুকুৱাৰ পাছত খুব কোবাব লাগে তিল তেনেকৈ কোবাব নালাগে বাৰু তিলবিলাক কাটি আনি আমি এনেকৈ মুঠি মুঠিকৈ বান্ধো বন্ধা পিছত এনেকৈ মাৰিদালে জোকাৰি জোকাৰি দিওঁ তলত কিবা এখন পাৰি লৈ কাপোৰ হওক বা তেনেকৈয়ে খেতি কৰি চলিছোঁ আৰু